মই স্পৰ্টছ স্ক'লাৰশ্বিপৰ বিষয়ে ইমান এটা ভালকৈ অৱগত নহয় সেইবাবে মই ভাবোঁ যে সেই বিষয়টো অধিক জানিব যাতে মই অনাগত দিনটোত সেই বিষয়টোৰ জৰিয়তে মোৰ নিজৰ কিছুমান আৰ্থিক ভাৱে সফল হ'ব পাৰোঁ লগতে মোৰ যি প্ৰয়োজন সা সামগ্ৰীসমূহ সেই স্ক'লাৰশ্বিপৰ প পইচাৰে কিনিব পাৰোঁ যিহেতু মই এজন খেল বা নানান দিশত পাকৈত ল'ৰা সেইবাবে মই ইস্পৰ্টছ স্ক'লাৰশ্বিপটো নিজে লাভ কৰিব পাৰিম বুলি সক্ষম সেইবাবে সেই বিষয়টো মই অধিক জনাটো প্ৰয়োজন